এক জানুৱাৰী দুহেজাৰ এক দুই ফেব্ৰুৱাৰী দুহেজাৰ দুই তিনি আগষ্ট দুহেজাৰ তিনি চাৰি জুন দুহেজাৰ চাৰি পাঁচ জুন দুহেজাৰ ছয়